হেল্ল' হয় কওকচোন

হয় পাৰিম কেইজন আহিব আছে মোৰ ঘৰতে জিপ এখন আছে ঘূৰাব পাৰিম

এজনৰ প্ৰতি মানে এহেজাৰমানকৈ দিব আৰু অঁ নাই ধৰক মানাহ ৰাষ্ট্ৰীয় উদ্য়ানখনত অলপ ৰিক্সিও আছে যে অঁ জীৱ জন্তুৰ মাজত ঘূৰাবলগীয়া কথা নহয় জানো বাঘ সিংহ হাতী ভালুক জেব্ৰা মৌৰা চৰাই বহুত ধৰণৰ দেখিবলৈ পাব ঠিক আছে আহিব ঠিক আছে ইয়াতে মিলাই ল'ম সকলো